ধৰ্মীয় স্থানসমূহত ভেদে ভেদে সাংস্কৃতিক অনুষ্ঠানসমূহ অনুষ্ঠিত কৰা দেখা যায় মন্দিৰসমূহত ভজন গাই বা কীৰ্তন বা নাম প্ৰসংগ কৰা হয় গীৰ্জাবিলাকত প্ৰাৰ্থনা কৰা হয় মচজিদত নামাজ পঢ়ে গুৰুদুৱাৰত কীৰ্তন গোৱা হয় বৌদ্ধবিহাৰত প্ৰাৰ্থনা গোৱা হয় এইবিলাক কৰা হয় আমাৰ ওচৰতো মন্দিৰ আছে দুই তিনিটা সেই মন্দিৰসমূহতো পুৱা গধূলি মানুহবিলাকে চাকি বন্তি লগাই তাত নাম প্ৰসংগ কৰে আৰু তাত অনুষ্ঠান থাকিলে পূজা হওক বিহু হওক এইবিলাক অনুষ্ঠান থাকিলে সেইদিনা ৰাতিপুৱাৰপৰা গধূলিলৈ তাত নাম প্ৰসংগ চলি থাকে আমাৰ ইয়াতে সভা অনুষ্ঠিত হয় সেই সভাবোৰতো নাম প্ৰসংগ চলাই বা ওজাও মাতে কেতিয়াবা ওজাপালিও উঠা দেখা যায় এনেদৰে প্ৰত্যেকটো প্ৰত্যেকটো ভগৱানৰ ওচৰতে বা ভগৱানৰ বেলেগ বেলেগ সকলোৰে বেলেগ বেলেগত বেলেগ বেলেগকৈ পূজা অৰ্চনাবিলাক হয় যেনে হিন্দু মানুহৰ বাবে মন্দিৰ থাকে সেই মন্দিৰবিলাকত পূজা অৰ্চনা কৰা হয় নাম প্ৰসংগ কৰা হয় ঠিক তেনেদৰে মুছলমানসকলৰ মচজিদ থাকে সেই মচজিদত নামাজ গাই সিহঁতে ঈদত সিহঁতৰ তাত নামাজ পঢ়ে ঠিক তেনেদৰে গীৰ্জাত দেওবৰ দেওবৰীয়া প্ৰাৰ্থনা হয় এনেদৰে সকলোৰে বাবে সকলোৰে ভগৱান আছে আৰু সকলোতে বেলেগে বেলেগে অনুষ্ঠানসমূহ পালন কৰা হয়